চৰকাৰৰ পৰা কৃষিৰ বাবে নতুন বিদ্যুৎ শক্তি যেনে পানীৰ মটৰ পানীৰ মটৰটো ধৰক আমাৰ খেতি বাতিত দিব পৰা সুবিধাটো হয় আৰু লোডশ্বেডিঙটোৰ বাবে হৈছে সেইটো আমাৰ পানী নহ'লেও আমাৰ খেতি মৰি যায় আৰু যেতিয়া পানী হৈ অধিক পানী হয় আৰু পানী নহ'লেও আমাৰ অসুবিধা হয় পানী হ'লেও বেছি হ'লে আমাৰ অসুবিধা হয় সেইবাবে কেতিয়াবা আমাৰ কৃষকবিলাকৰ অকণমান চিন্তা কৰিবলগীয়া হৈ যায় সিমানেই আমাৰ সমস্যা সন্মুখীন হয়